হেল্ল' অঁ হয় এইটো হেৰি প্ৰাণজিৎ ট্ৰেভেল এজেঞ্চী হয় নে বাৰু মই ৰাতিপুৱাৰপৰা ইমান ফোন কৰি আছো মানে ড্ৰাইভাৰজনে ৰিচিভ কৰা নাই ইমান ফোন কৰিছোঁ আমাৰ পৰিয়ালটো শিৱসাাগৰলৈ যাম বুলি হেৰি কৰিছিলোঁ গাড়ী বুক কৰিছিলোঁ কিন্তু অহা নাই এতিয়ালৈকে আপুনি কিবা খবৰ দিব পাৰিবনে বাৰু